চৰাইদেউ জিলাৰ বহুত পুৰণি ইতিহাস আৰু অসমৰ আটাইতকৈ আধুনিক আৰু পুৰণি এটা জিলা হয় যোনটো কি বছৰ ভাবে লাহে লাহেকৈ গতিকে লাহে লাহে গ্ৰ' হৈ আছিলে আৰু ডেভেলপ হৈ আছিলে বুলি আমি ক'ব পাৰোঁ চৰাইদেউ আহোম কিংডম চ চাউলুং চুকা চুকাফাৰ প্ৰথম কেপিটেল আছিলে আৰু চাউলুং চুকাফাই আহোম কিংডমটো ইয়াক পূৰা ডাঙৰকৈ বৰ্তমানভাৱে বঢ়াইছিলে আৰু যদি আমি কওঁ এটা ডাঙৰ ইতিহাস বা ইতিহাসী বিখ্যাত মানুহ এটাৰ নাম তেন্তে সেইটো হ'ব চাউলুং চুকাফা চাউলুং চুকাফা চেণ্ট্ৰেল এচিয়া পাৰ্টৰ পৰা মানে মাজ মাজ এছিয়া মা জেগাৰ পা আহি কিনে আমাৰ এইটো অসম ৰাজ্যত ওঠৰশ আঠাইছ চনত অসমত আহিলে আৰু তাৰ পিছত আহোম কিংদমটো স্থাপিত কৰিলে তাৰ পিছত যেনে ধৰে লাহে লাহে ধীৰে ধীৰে বছৰে বছৰে সি সেইকেইটা চব ডাঙৰ কৰি থাকিব হ'ল সিহঁতৰ নিজৰ ৰাজ্যটো ডাঙৰ কৰিব ধৰিলে আৰু এটা বহুত ডাঙৰ এটা ইতিহাস বনালে তাৰ কাৰণে আহোমে ছশ বছৰ ইয়াত থাকিলে অসমত আৰু এতিয়া পাৰ্টতো এতিয়া প্ৰেজেণ্ট টাইমতো আহোমৰ চবতছে বেছি এটা মেজৰিটি আছে অসমত অসমত ক'লে আহোম আহোমৰ নাম সদায় আহে এইটো হ'ল আমাৰ আহোম কিং চাউলুং চুকাফা কাৰণে আমি যদি কওঁ এতিয়া এতিয়া টাইমত চৰাইদেউ ডিছট্ৰিক্টটো বহুতে গ্ৰ' হ'ল আৰু ইউনেস্ক'ই নিজৰ ৱৰ্ল্ড হেৰিটেজ ছাইট নিচিনাকৈ আমাক স্থাপিত কৰিলে ইউনেস্ক' এটা অৰ্গেনাইজেশ্যন হয় যোনটো কি আমাক যেনেকৈ বুজায় এটা জেগা যোনটো কি বহুত প্ৰাচীন আৰু আধুনিক সেইকেইটাত বহুত যোন ধৰণৰ যোন ইতিহাস থাকে যোনটো আমি হেৰাই দিব নোৱাৰোঁ সেইকেইটাক ইহঁতি বচাই ৰাখিবলৈ চেষ্টা কৰে সেই কাৰণে চৰাইদেউৰ ইতিহাসটো বহুতেই ভাল আৰু বহুতেই পুৰণি আৰু বহুতেই প্ৰাচীন সেইটো বচাই ৰাখিব কাৰণে ইউনেস্ক'ই এইটো ৱৰ্ল্ড হেৰিটেজ ছাইট হিচাপে স্থাপিত কৰিলে লগতে আহোম যেতিয়া আহিছিলে বাৰশ আঠাইছ চনত তেতিয়া পা অহোম গ্ৰ' হৈ আছে মানে বাঢ়ি গৈ আছে চাউলুং চুফা চুকাফা কাণে আহোমৰ এটা বহুত ডাঙৰ এটা ৰোল আছে অসমৰ হিষ্ট্ৰীত